হয় এই বস্তুটো মোৰ বহুতো উপযোগী আৰু মোৰ বহুত ক্ষেত্ৰত ই সহায়ো কৰিছে মই সকলোকে বিচাৰিম যে বস্তুটো ক্ৰয় কৰক আৰু তেখেতসকলৰ যি সুবিধা আছে সেই সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস আৰু সেই সকলক মই ধন্যবাদ জনালোঁ যিসকলে মোক এই বস্তুটো কিনিবলৈ মোক ইয়াৰ বিষয়ে অৱগত কৰিছিল